বাৰ্ষিক মেলাৰ কথা ক'বলৈ গ'লে আমাৰ ইয়াত কেবাখনো বাৰ্ষিক মেলা অনুষ্ঠিত কৰা হয় যেনে বহাগী মেলা ভোগালী মেলা দুৰ্গা পূজা মেলা অষ্টমী মেলা ইত্যাদি বহাগী মেলা বহাগ বিহুৰ সময়ত অনুষ্ঠিত কৰা হয় ইয়াত বিহু নাচৰ প্ৰতিযোগিতা সাংস্কৃতিক অনুষ্ঠান ইত্যাদি অনুষ্ঠানসমূহ আয়োজন কৰে বিহু নাচৰ প্ৰতিযোগিতাত মৌ কুঁৱৰী প্ৰতিযোগিতা সৰু বিহুৱতী প্ৰতিযোগিতা তাৰপাছতে বৰ বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত কৰে আৰু সন্ধিয়া হোৱাৰ লগে লগে এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে য'ত বিভিন্ন ঠাইৰ পৰা শিল্পীসকলক নিমন্ত্ৰণ কৰা হয় আৰু ইয়াৰ লগতে ইয়াৰ কাষত আয়োজন কৰে বিভিন্ন দোকান পোহাৰ সমূহ বিভিন্ন স্থানীয় জলপান চাউল পান পৰম্পৰাগত সাজ পাৰ বা বিভিন্ন ধৰণৰ ঘৰ সজোৱা বস্তু সমূহো ইয়াত উপলব্ধ হয় ইয়াৰ পাছতে হ'ল ভোগালী বিহু ভোগালী বিহু হৈছে ভোগৰ উৎসৱ আৰু ভোগালী বিহুৰ ঠিক আগতেই ভোগালী মেলা আয়োজন কৰে আৰু ভোগালী মেলাতো ঠিক একেদৰেই বিভিন্ন ধৰণৰ পিঠা পনা খেলা বস্তু সাজ পাৰ জলপান আদিৰ মেলা বহে য'ত সকলোৱে আনন্দ উছাহ কৰাৰ উপৰিও নিজৰ প্ৰয়োজনীয় বয় বস্তুসমূহ ক্ৰয় কৰি ল'ব পাৰে তাৰ পাছতে দুৰ্গা পূজাৰ মেলা দুৰ্গা পূজাত দুৰ্গা মাক প্ৰাৰ্থনা কৰা হয় আৰু লগতে সেই পূজাস্থলীৰ কাষে কাষে বিভিন্ন ধৰণৰ মিঠাই দোকান বিভিন্ন ধৰণৰ ঘ ঘৰ সজোৱা বস্তুৰ দোকান বা খেলাবস্তুৰ দোকান আদিৰ মেলা বহে তাতো আমি পূজা চোৱাৰ উপৰিও নিজৰ প্ৰয়োজনীয় বস্তুসমূহ কিনি ল'ব পাৰোঁ ইয়াৰ পাছতে আহিলে অষ্টমী মেলা অষ্টমী মেলাত গংগা দেৱীক পূজা কৰা হয় পূজাৰস্থলীত অষ্টমী মেলা আয়োজন কৰে তাতো দোকান পোহাৰ খাদ্য বস্তু আদি সুলভ মূল্যত পোৱা যায়